ভিভ' প্ৰডাক্টটো ভাল হয় ভিভ' প্ৰডাক্টটো মই ইউজ কৰিছোঁ লাষ্টিং কৰে অকণ কষ্টটো বেছি হয় জেনেৰেলতকৈ কিন্তু ভিভ' প্ৰডাক্টটো ভাল